আমাৰ নগাঁও জিলাত পৰিৱহণবোৰ হৈছে অ'টো ৰিক্সা টেম্পো ই ৰিক্সা আৰু বাছ ট্ৰেভেলাৰ এইবোৰ চলে এইবোৰত মানে মানুহবোৰ বহুত উঠে ট্ৰেভেলাৰতো উঠে টেম্পো টেম্পোটো হয় আৰু ই ৰিক্সাত বহুত উঠিছে আজিকালি নতুনকৈ ওলাইছে এইবোৰত মানে গৈ ভাল পায় আৰু বজাৰ কৰিবলৈকো ভাল ই ৰিক্সাত উঠি তাৰ বাহিৰেও আমি আগতে ওলোৱা ৰিক্সা তিনিচকীয়া ৰিক্সাটো আছেই বহুত কম পৰিমাণত চলে আজিকালি তথাপি চলিয়েই আছে মানে এই ই ৰিক্সাখনে বেছিকৈহে চলে আৰু নতুনকৈ ওলাইছে সেইকাৰণে মানে বহুত ভাল আৰু মাত বোল নিদিয়ে ধুনীয়া ধৰণৰ গৈ থাকে আমাৰ নগাঁও জিলাত মানে এই এই এই মানে চাৰ্জ দিয়া সেই অট'খন টেম্পু সেইখন বেছি মানে চলিছে মানে আৰু আৰু ৰেলৰ সেৱাও আছে ৰেল ৰেলৰ বিভাগেদি মানে নগাঁও জিলাত ৰেলো চলে গুৱাহাটী এনেকে জাৰ্নি কৰি ভালেই লাগে ৰেলত উঠি আৰু কিছুমান মানে এনেকুৱা কিছুমান গাড়ী আছে সেইবোৰত মানে গৈ ভাল নালাগে কিন্তু আমাৰ মানে আমাৰ মানে নিজৰ টেম্পু আৰু ই ৰিক্সাতে গৈ ভাল লাগে আৰু আমাৰ নগাঁও জিলাত মানে এই এইকেইখন গাড়ী বহুত চলিছে আৰু ইয়াত মানে ধুনীয়াকৈ মানে মানুহে কোনো মানে ইয়াত অসুবিধা পোৱা নাই ভাল ধৰণেই মানে জাৰ্নিটো কৰিছে